কুকুৰা কণী ফুটাৰ পৰা পোৱালি মানে ওলোৱাৰ পৰা কণীটো ফুটি পোৱালি ওলোৱাৰ পৰা সিহঁতক মানে গৰম বহুতখিনি যত্ন কৰি ৰাখিবলগীয়া হয় কণী ফুটা ওলোৱাৰ পৰা সিহঁতে এতিয়া তাত গৰম বহুখিনিত গৰমত থাকে ন বহুত হেৰিয়ত থাকে ওলাই অহাৰ লগে লগে সিহঁতে ঠাণ্ডাটো পাব বুলি সিহঁতক যত্ন কৰিবলগীয়া হয় কুহুমীয়া গৰম পানীৰ লগত দানা এতিয়া খুন্দো চাউলবিলাক আমাৰ এতিয়া যোন যোনবিলাক সৰু সৰু চাউল সেইবিলাক ওলাই সেইবিলাক সিহঁতক খোৱাবলগীয়া হয় পানীত দি আহাৰটো ওলোৱাৰ লগে লগে আহাৰটোৱে দিবলগীয়া হয় সিহঁতক কণী পৰা ওলোৱা পিছত মানে পাতলীয়া আহাৰ দিব লাগে দানা খুদু চাউল কুঁহুমীয়া গৰমপানীৰ লগত খোৱাব লাগে ৰাতিপুৱা অলপ ৰ'দৰ তাপত উলিয়াই দিব লাগে ৰ'দৰ তাপত উলিয়াই মাকৰ লগত অলপ ৰ'দত দিব লাগে অ সোনকালে মানে গধূলি আন্ধাৰ নোহোৱা আগতেই সিহঁতক মানে ৰ'দটো থাকোঁতেই মানে ধুনীয়াকে তলত এনেকে ভুচি হওক বা তুঁহগুড়ি হওক যিকোনো উম পাবৰ কাৰণে সিহঁতে তলত দি কিনে মানে বস্তাৰ ওপৰত সেইবিলাক দি কিনে ধুনীয়াকৈ বান্ধি কিনে ৰাখিব লাগে সিহঁতক তেতিয়া মানে ঠাণ্ডাটো মানে নেপাবৰ কাৰণে তেনেকৈ ৰাখিব লাগে সৰু পোৱালিক তেনেকৈ ৰাখিব লাগে মানে মানে বহুতখিনি যত্ন ল'বলগীয়া হয় সিহঁতক সৰুতে মানে সিহঁতে ঠাণ্ডাটো নেপাবলে বা হেৰি কৰি পেললে ঠাণ্ডাটো মানে নহ'লে ঘপক ঠাণ্ডাটো সোমাই যায় সিহঁতক ঠাণ্ডা পানী দিব নালাগে ঠাণ্ডা গৰম পানী খোৱাব লাগে আপদাল কৰি কিনে ধুনীয়াকে থ'ব লাগে গৰম ঠাইত থ'ব লাগে ৰাতি থওঁতে লাইটৰ পোহৰত থ'ব লাগে গৰমটো পাই থাকিবৰ কাৰণে লাইটৰ পোহৰত থ'ব লাগে আৰু খোৱাটো সিহঁতক খাবলে দিব লাগে গৰম গৰম মানে কুহুমীয়া কৰি কিনে যিকোনো পানী খোৱাব লাগে পানী খাব দিলে কুহুমীয়া কম পানী খাব দিব লাগে আচলতে সিহঁতে কণী পৰা যেতিয়া ফুট লৈ ওলাই আহে তেতিয়া মানে ওলাই পাছত বহুতখিনি ঠাণ্ডা পাই মানে পাব দিব নালাগে ঠাণ্ডাটো পাব দিব নালাগে সিহঁতক মানে মানে লাহে মানে সিহঁতে ইমান গৰমত মানে মাকৰ উম লৈ থকা হয় বা কণী ভিতৰত থকা হয় বা সিহঁত ওলাই অহাৰ লগে লগে সিহঁতক সেইকাৰণে গৰম গৰম ভাপটো দি কিনে থব লাগে লাইটৰ পোহৰত খাবৰ কাৰণে যত্ন ল'ব লাগে দি মেলি ধুনীয়াকে থ'ব লাগে দানা ব্ৰইলাৰ দানা আৰু খুদু চাউল খোৱাই কিনে ধুনীয়াকে থ'ব লাগে বা সিহঁতক